দুই জানুৱাৰী দুহেজাৰ দুই পাঁচ মে' দুহেজাৰ বাইছ ছয় এপ্ৰিল দুহেজাৰ তেইছ আঠ মে' দুহেজাৰ বাইছ চৌব্বিছ এপ্ৰিল দুহেজাৰ বাইছ